হেল্ল' গোলাঘাট মিউনিসিপালিটিত লাগিছেনে ফোনটো হয় মই গোলাঘাটৰপৰাই ক'লোঁ বৰ্ণালী বৰ্মনে আচলতে শংকৰ বৰুৱা উদ্যানত এখন আলোচনা সভা আয়োজিত কৰা হৈছে হয় সেই সভাখনত কিছু আলো কথা আলোচনা কৰিম আমি আৰু বিনামূলীয়া খাদ্য যোগান ধৰা হ'ব আৰু খাদ্য আৰু পানীও যোগান ধৰা হ'ব হয় সেই সভাখন অনুষ্ঠিত হোৱাৰ পিছত আৱৰ্জনা যিবোৰ আৱৰ্জনা আচলতে ওলাব সেই আৱৰ্জনাখিনিৰ বাবে আপোনালোকৰ সহায় সহযোগিতা লাগিছিলে হয় হয় হয় আৱৰ্জনাসমূহ যাতে নিষ্কাশন কৰিব পাৰি তাৰ ফলত তাৰ বাবে এটা মানে আপোনালোকৰ সহায়ৰ প্ৰয়োজন হৈছে মোক বৃহৎ যিহেতু এটা বৃহৎ এখন অনুষ্ঠান সামূহিক অনুষ্ঠান আয়োজন কৰা হ'ব আৰু বিভিন্ন ধৰণৰ লোক ব্যক্তি উপস্থিত থাকিব যিহেতু আৱৰ্জনাও বৃদ্ধি পাব তাতে অনুষ্ঠানটো শেষ হোৱাৰ পিছত সেই আৱৰ্জনাবোৰ যাতে নিষ্কাশন কৰিব পাৰি তাৰ বাবে আপোনালোকৰ সহায়ৰ প্ৰয়োজন হৈছিলোঁ ঠিক আছে হ'ব বাৰু অঁ নিশ্চয় ধন্যবাদ